পৰিয়ালত থাকিলেও বৰ্তমান সময়ত বহুতে খেতিত নিয়োজিত নহ'বলৈ বাছি লয় ইয়াৰ প্ৰধান কাৰণ শিক্ষা ব্যৱস্থা আৰু মাক দেউতাক বা পৰিয়ালৰ সদস্যাসকলৰ ল'ৰা ছোৱালীক ডক্তৰ ইঞ্জিনিয়াৰ কৰাৰ হেঁপাহ বৰ্তমান শিক্ষা ব্যৱস্থাত বৃত্তিমূলক শিক্ষা নোহোৱা হৈ গৈছে কম্পিটাৰৰ জৰিয়তে ইয়াৰ সকলো কাম সহজতে কৰিব পৰা হৈছে গতিকে সকলো মানুহ এলেহুৱা হৈ গৈ আছে কৃষিৰ নিচিনা এটি কষ্টৰ কামত কোনো নিয়োজিত হ'বলৈ নিবিচাৰে কৃষিত নিয়োজিত নোহোৱাৰ আন এটি প্ৰধান কাৰণ বানপানীৰ সমস্যা বনৰীয়া হাতীৰ আক্ৰমণ ইত্যাদি বৰ্তমান সময়ত কৃষিৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ যিহেতু অন্ন বস্ত্ৰ বাসস্থান আমাৰ মৌলিক প্ৰয়োজন গতিকে অন্ন অবিহনে কোনো জীয়াই থাকিব নোৱাৰি কৃষি কৰিলেহে অন্ন আহিব অন্ন থাকিলেহে আমি জীয়াই থাকিব পাৰিম গতিকে কৃষিৰ জৰিয়তেহে আমি স্বাৱলম্বী হ'ব পাৰোঁ বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত নতুন নতুন যন্ত্ৰ আৱিষ্কাৰ হৈছে গতিকে অতি কম সময়তে বৰ্তমানো কৃষি কৰি স্বাৱলম্বী হ'ব পাৰি চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ কৃষিৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন চাৰিজনকো স্বাৱলম্বী কৰিব পাৰিব